যোৱাবছৰ আমাৰ ঘৰুৱা ব্যৱহাৰৰ কাৰণে এটা ইনভাৰটাৰ লোৱা হৈছিল চোকাম কোম্পানিৰ ইনভাৰটাৰটোৰ ক্ষমতা হ'ল আঠশ ৱাট আৰু আজি এবছৰ হ'ল ইয়াক ব্যৱহাৰ কৰি থকা গতিকে যদিহে ইয়াৰ ইতিবাচক কিবা ক'বলগীয়া হয় তেতিয়া ক'ব লাগিব যে প্ৰথমেই ইয়াৰ বেটেৰী বেকআপটো খুব ভাল যিহেতু আমাৰ ইয়াত সঘনাই ল'ড ছেডিং হৈ থাকে কেতিয়াবা দীঘলীয়া সময়ৰ কাৰণে ল'ড ছেডিং হ'লেও ই অনায়াসে কাৰ্য্য সম্পাদন কৰিব পাৰে প্ৰায় সাত আঠ ঘণ্টা লৈকে ইয়াৰ কাৰ্য্য ক্ষমতা বাহাল ৰখা দেখা গৈছে দ্বিতীয়তে অন্য ইনভাৰটাৰৰ তুলনাত ই সহজে গৰম নহয় আৰু তৃতীয়তে ক'ব লাগিলে ইয়াক কেতিয়াবা যদি আমি ইয়াৰ ক্ষমতাতকৈও বেছি ল'ড ইয়াক দিয়া হয় দেখা যায় যে ই অনায়াসে ইয়াৰ কাৰ্য্য সম্পাদন কৰিব পাৰে